মই কিতাপৰ বাহিৰেও আলোচনী বাতৰিকাকত এইবিলাক পঢ়োঁ কাৰণ এইবিলাক পঢ়ি মোৰ ছাত্ৰ ল'ৰা ছোৱালীকেইটাক মই সেইবোৰৰপৰা কিছুমান জ্ঞান দিবলৈ পঢ়োঁ কাৰণ কেলেই যে অকল স্কুলৰ কিতাপখিনিয়ে পঢ়িলে যে হ'ব সেইটো কথা নহয় কোনো কুইজ বা কিবা ছবি অঁকা কুইজ প্ৰতিযোগিতাত যোৱা বিভিন্ন ধৰণৰ গল্প পঢ়োৱা গল্প আদি লিখা এনেকুৱাবিলাকত যাবলৈ হ'লে কি হ'ব লাগে গাৰ্জেনেও অকণমান ছাত্ৰ বা ছাত্ৰীগৰাকীক সহায় কৰি দিব লাগে সেইবিলাক আমি বাতৰিকাকত বা আলোচনীত পঢ়োঁ মই আলোচনী আলোচনী সঁফুৰা তাৰপাছত কি কয় বাতৰিকাকত এই প্ৰতিদিন দৈনিক বাতৰি এনেকুৱা এইবিলাক পঢ়োঁ ইয়াত ইয়াৰ মই কুইজ শিতান হওক গল্প হওক এইবিলাক পঢ়োঁ এইবিলাক চাওঁ কাৰণ কেলেই এইবিলাকে মোক মই মানে মোৰ নিজৰ লগতে আনকো উপকৃত কৰে এইবিলাকত চাই চায়ে ধৰি লওঁক মই কেতিয়াবা এটা অকণমানিকৈ হ'লেও গল্প লিখিবলৈ চেষ্টা কৰোঁ অকণমানি কেতিয়াবা এটা কবিতাও লিখোঁ আৰু ভুলে শুদ্ধই আৰু কেনেকুৱা হয় ইমান নাজানো আৰু হ'লেও চেষ্টা কৰোঁ এইবিলাকৰপৰাই কি পাওঁ অৰিহণা পাওঁ মানে অলপ কেনেধ কেনেদৰে লিখিলে ভাল হ'ব আৰম্ভণিটো কেনেদৰে কৰিম বা শেষৰডোখৰ কেনেকৈ লিখিম এনেকুৱাই এইবিলাকে অকণমান মোক অনুপ্ৰেৰণা যোগায় সেইকাৰণে মই কি কৰোঁ টিভিৰপৰাও কিছুমান পাওঁ সেইবোৰো চাওঁ মানে সকলোবিলাকতে চাওঁ যে কিজানিবা আৰু অকণমান উন্নত মানৰ ল'ৰা ছোৱালীকেইটাক শিক্ষা দিব বা অকণমান ওপৰলৈ যাবলৈ কিজানি এইবোৰৰপৰা যিকোনো প্ৰশ্ন উত্তৰ শ্ৰশ্ন উত্তৰ বাচি কৰি দিব পাৰোঁ নেকি এইবিলাক কাৰণেই মই মোৰ পৰিয়ালটোক চাব বা ওচৰ চুবুৰীয়া ছাত্ৰ ছাত্ৰীসকল বোলে মোৰ ল'ৰা ছোৱালীকেইটাকে নহয় মই যদিও পটকৈ ল'ৰা ছোৱালীৰ কথাই কৈ আছোঁ কিন্তু বেলেগতো মই চেষ্টা কৰোঁ শিকাওঁ মই দুই এটা ল'ৰা ছোৱালীক মই কেতিয়াবা টিউশ্যনতো মই চাওঁ টিউশ্যনো কেতিয়াবা মই কৰোঁ এইবিলাকো চাওঁ যে এইবিলাক চাইচিতি চববোৰ আয়ত্ব কৰিহে মই মানে বাতৰিকাকত চাকত পঢ়োঁ এইটোৱে মোৰ মই কিতাপ পঢ়োঁ সঁচাকৈয়ে মই পঢ়ি ভালো পাওঁ এইটোৱে কথা মোৰ